সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাৰ ক্ষেত্ৰত শিল্পীসকলৰ বিশেষ ভূমিকা থাকে আমাৰ প্ৰতিজন এজন এজন খুব জনপ্ৰিয় শিল্পী কাৰোবাৰ কাৰণে খুব অনুসৰণকাৰী হ'ব পাৰে শিল্পীসকলে যেনেধৰণে সজাগ কৰিব শিল্পীসকলক শিল্পীসকলে যি কাম কৰিব তাৰ পৰাই অনুপ্ৰাণিত হৈ আমাৰ যোন পৰৱৰ্তী প্ৰজন্মসকলে কামত আগবাঢ়িব পাৰে শিল্পীসকলৰ বহুতে বহুত আজিকালি বহুত ধৰণৰ লোকে শিল্পীসকলক অনুসৰণ কৰা দেখা যায় কোনো এজন শিল্পী কোনো এটা কাম কৰিলে সেই কামটো কৰিবলৈ যত্ন কৰা দেখা যায় এই ক্ষেত্ৰত শিল্পীসকলৰ ভূমিকা যথেষ্ট বেছি শিল্পীসকলক যদি আমি ভালভাৱে বাট দেখুৱায় তেনেহ'লে সেই শিল্পীজনক অনুসৰণ কৰা লোকজনেও ভালকৈ পৰিচালিত হ'ব কিন্তু যদি শিল্পীসকলে বিভিন্ন কূটনৈতিক ৰাজনীতিৰ লগত জড়িত হয় তেনেকৈ শিল্পীজন মানুহৰ পক্ষে বেয়া হৈ যাব আৰু সেইধৰণে শিল্পীসকলে বহুত ধৰণৰ ভূমিকা পালন কৰিব পাৰে এজন শিল্পীয়ে তেওঁক অনুসৰণ কৰা মানুহসকলক এটা ভাল পথত চলাই নিব পাৰে আৰু তেওঁ যদি ধৰণৰ বেয়া সামাজিক প্ৰচাৰ কৰে তেওঁ যদি বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰ বিজ্ঞাপন দিয়ে তাৰ প্ৰতি তেওঁ অনুসৰণ কৰা লোকজনে আকৰ্ষিত হ'ব এই ধৰণৰ কিছুমান কথাই এজন শিল্পীয়ে সমাজখনত